বাছত মই সঘনাই অহা যোৱা কৰিয়েই থাকোঁ বাছত মোৰ অহা যোৱা খুব ঘনাই হয় বুলিয়ে ক'ব পাৰি বাছখনত সদ্যহতে বিয়াল্লিছটা মান ছিট থাকে পেচেঞ্জাৰৰ কাৰণে তাতে আপোনাৰ প্ৰত্যকটো চিটৰ ওপৰতে বস্তু বাহানি ৰাখিব পৰাকৈ এটা ষ্ট'ৰেচ কেৰিয়াৰ থাকে আৰু প্ৰত্যেকটো চিটৰ চাইডৰ ফালে এখনকৈ খিৰিকি থাকে আৰু বাছসমূহ সদ্যহতে ডিজেল আৰু চি এন জি দি চলা দেখা যায় বাছসমূহত মহিলাৰ কাৰণে সংৰক্ষিত চিট থাকে আৰু বিকলাংগ ব্যক্তিসকলৰ বাবেও সংৰক্ষিত চিট থাকে তাৰোপৰি বৃদ্ধসকলৰ বাবেও সংৰক্ষিতভাৱে চিট ৰখা হয় কিন্তু বাছসমূহত দেখিবলৈ পাওঁ যে সেই চিটসমূহৰ ব্যৱহাৰ বেলেগ ব্যক্তিসকলেহে অধিক কৰে দ্বিতীয়তে বাছবিলাকত যাওঁতে দেখোঁ যিটো আমাৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই সাৱধানতা অৱলম্বন খুব কমকৈ কৰা হয় বাছসমূহত যিমানটো চিটৰ কেপাচিটি থাকে তাতকৈ বাছসমূহৰ মালিকসকলে অধিক যাত্ৰীক উঠাই লৈ তেখেতলোকে গমন কৰে যাৰ কাৰণে যিটো আমাৰ চেফ্টি চেফ্টিটো বহুত কম হৈ থাকে সেইটো আচলতে কৰিব নালাগে বাছসমূহত যিমানটা চিট থাকে মানুহে বহিব পৰাকৈ সিমানহে মানুহ উঠাব লাগে নহ'লে সুৰক্ষাৰ ক্ষেত্ৰত বহুতখিনি গাফিলতি হোৱা দেখা যায়